হেল্ল' টুইংকল ৰেষ্টুৰেণ্ট হয়নে অ মই আপোনালোকৰ ৰেষ্টুৰেণ্টত পিজ্জা অৰ্ডাৰ দিছিলোঁ তাৰ পৰিৱৰ্তে চাওমিন পেকেট আহিলে পাৰিলে চাওমিনটো ঘূৰাই লৈ গৈ মই বিচৰা বস্তুটো দি যাবচোন অনুগ্ৰহ কৰি